আঁঠুৰ বিষ ভাল কৰিব কাৰণে প্ৰথমতেটো আমি ফাৰ্মাচীয়ে যাওঁ তাৰপিছত আমি টুবুকি লতা বান্ধিব পাৰোঁ তাৰপিছত কেঁচা হালধিৰ ৰস বান্ধি দিব পৰা যায় পুৰণা নিয়মমতে আৰু গৰম সেক দিব লাগে যদি পৰি পেলাই আঁঠুৰ বিষ হয় তেতিয়াহ'লে এইটো গৰম তেল লগাব লাগে